হেল্ল' চুমি অ' মই যে হেৰি বিদুৰ ভাই চিনেমাখন চাবলৈ যাম বুলি অনলাইন যে টিকেটটো কৰিছিলোঁ সেই টিকেটটো কেন মানে কেঞ্চেল কৰি দিব পাৰিবি নেকি মই মানে যাব নোৱাৰিম মোৰ মোৰ মানে হাজবেণ্ডৰ বহুত গা বেয়া সেইকাৰণে মই যাব নোৱাৰিম মানে মই হস্পিটেল নিব লাগিব নেকি সেইকাৰণে মই যাব নোৱাৰিম তই মই তোক নম্বৰটো দি দিম বাৰু অনলাইন কৰা নম্বৰটো তই সেইকাৰ সেইটোতে মানে কেঞ্চেল কৰি দিবি ঠিক আছে অ' নম্বৰটো কৈ দিছোঁ শুন অ' অ' টু ছিক্স ডাবল জিৰ' ছেভেন থ্ৰী ফ'ৰ নাইন অ' অ' ঠিক আছে তই যেনে তেনে কেঞ্চেল কৰি দিবি দেই মানে যাব পৰা হ'লে গ'লোহেঁতেন মানে এখেতক এতিয়া হস্পিটেল নিব লাগিব নেকি সেইকাৰণে মানে নোৱাৰিম যাবলৈ যিয়ে আছিলে যে টিকেটৰ টিকেট সেই নাম্বাৰটো মোৰ টিকেট নাম্বাৰটো হৈ গ'ল থাৰ্টি ছিক্স দেই অ' অ' ঠিক আছে অ' কাৰ মোৰ নাম অ' বৈষ্ণৱী ফুকন অ' অ' তই তই কেঞ্চেল কৰিবি কিন্তু ঠিক আছে হ'ব দে